টাউনত ঘৰ পাবলৈ ভাড়াঘৰ পাবলৈ বহুত দিগদাৰ কাৰণ টাউনৰ ঘৰ ঘৰ পাবলৈ হ'লে বহুত জনসংখ্যা বৃদ্ধিৰ কাৰণে বহুত বহুত জেগাত বিচাৰিবলগীয়া হয় আৰু ভাড়া ঘৰবিলাকো বহুত দাম বিশেষকৈ পকা ঘৰবিলাকৰ দাম পাঁচ হেজাৰ দহ হেজাৰলৈকে হয় আৰু মাটিঘৰবিলাকৰ প্ৰায় এহেজাৰ টকা হয় এহেজাৰ দুহেজাৰ ইয়াৰ ভিতৰতে হয় আৰু পানী চানীৰ কাৰণেও অলপ দিগদাৰ হয় তাৰ উপৰিও ৰাস্তা পদূলিবিলাকো ভাৰাঘৰলৈ সোমাই যোৱা ৰাস্তা পদূলিবিলাকো অলপ সৰু হয় গাড়ী মটৰ থ'বলৈও দিগদাৰ হয় তাৰ উপৰি স্কুললৈ যাবলৈ ভাড়াঘৰৰপৰা চাকৰিয়াল মানুহবিলাকে ট্ৰেঞ্চফাৰ হয় ট্ৰেঞ্চফাৰ হ'লে তেওঁলোকৰ ল'ৰা ছোৱালী পঠিয়াবলৈ অকণমান গাড়ী মটৰ থ'বলৈও ৰাস্তা ৰাস্তা পদূলিৰ কাৰণে অসুবিধা হয় এইবিলাকেই আৰু